হেল্ল' দাদা মই দিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টখনলৈ মই ফোন কৰিছোঁ আপোনালোকৰ এই খাদ্যৰ হি মানে তালিকাখত আপোনালোকৰ কি কি আছে অঁ পিজ্জা আছে ন পিজ্জা ৰোল আৰু চিকেন বিৰিয়ানী মই মানে যিকোনো কিবা এটা মানে ল'ম আৰু এনেই ৰে'টটো কিমান অঁ ৰে'টটো দুইশ পঞ্চাছ টকা ন অঁ হ'ব সেইটোকে ল'ম বাৰু আপোনালোকে হেৰি কৰিব এই মই দগাঁৱত কৈছোঁ তো দগাঁৱৰ পৰা আপোনালোকে হেৰি কৰিবচোন এই ডেলিভাৰীটো দগাঁৱত দি থৈ যাব ডেলিভাৰীটো দি গ'লে ভাল হয় মানে মই যোৱাতকৈ মই মোৰ লগৰ ছোৱালী এজনীলৈ ক'ল কৰিছিলোঁ কিমান দাম কি কথা তাৰপিছত তাই ৰোলটোৰ কথাও ক'লে তাৰপিছত পিজ্জা কথা ক'লে তাৰপিছত মই বোলো নাই চিকেনটো চিকেন ৰোলটোকে খাওঁ সেইকাৰণে মই আপোনাক ক'লোঁ মানে আপুনি যদি পাৰে মোক সোনকালে দি থৈ যাবহি পাৰিব সেইটোকে খাম বুলি ভাবিছোঁ যিমান পৰে আৰু দুইশ পৰে আঢ়ৈশ পৰে যিমান হয় আৰু সেইকাৰণে মই মানে সেইটোকে বাছি লৈছোঁ আও খাবলৈ অঁ আপুনি পাৰিলে দি থৈ যাবহি দেই অতি সোনকালে দি থৈ যাবহিচোন দেই অতি সোনকালে